নমস্কাৰ ট্ৰেভেল এজেন্সিত লাগিছেনে নমস্কাৰ মোৰ নাম প্ৰাৰ্থ প্ৰতিম বৰা মই আপোনাৰ গুৱাহাটীৰপৰা কৈছোঁ মই আপোনাৰ এই বৰপেটা সত্ৰৰ দৌল উৎসৱ চাবলৈ বিচাৰিছোঁ আপুনি মোক সহায় কৰিব পাৰিবনে মোক অলপ কওকচোন এই দৌল উৎসৱৰ বিষয়ে অলপ মই জানিব বিচাৰিছোঁ মানে

মই দৌল উৎসৱৰ দিনাই যাব বিচাৰিছোঁ তাত কিমান কেতিয়া হয় উৎসৱ ঠিক আছে মই তেতিয়া যাম আৰু মই আপুনি মোক তাৰ বিষয়ে আৰু অলপ ক'ব পাৰিবনে

হয় মই আৰু আৰু সত্ৰ চাবলৈ বিচাৰিলে মোক কিমান দিন লাগিব তাত থাকিব লাগিব ন তাত তাৰ সেইবোৰ সত্ৰৰ বিষয়ে অলপ ক'বচোন মোক আৰু চাবলগীয়া তেনে জেগা তেনেকৈ কি দে কি আছে

তাত সেই চামগুৰি সত্ৰৰ বিষয়ে শুনি শুনি থাকোঁ মই মুখা শিল্পৰ বিখ্যাত তাৰ বিষয়ে ক'বচোন অলপ

নাই আপোনালোকৰ এজেন্সীৰ গাড়ী মই ইয়াৰপৰা ইভাগে যাম

হয় ঠিক আছে ঠিক আছে অঁ হয় হয় হয় মই আপোনালোকৰ চব আপোনাকোৰ এজেন্সিৰদ্বাৰাই চব কৰিব মই সম্পূৰ্ণ খৰচ যিমান হয় দি দিম ঠিক আছে মই তেতিয়া আকৌ আপোনাক যোগাযোগ কৰিম ধন্যবাদ দেই ইমানখিনি সহায় কৰাৰ বাবে ধন্যবাদ